আমাৰ সাংস্কৃতিক ঐতিহ্য মানে হাবুং মালিনী থান ঘুগুহা দৌল জয়দৌল শিৱদৌল জয়সাগৰ পুখুৰী ৰংঘৰ কাৰেংঘৰ সেইবোৰ ভালকৈ ৰাখিবলৈ মানুহে তাত লেতেৰা কৰিব নোৱাৰে যাতে চাফ চিকুণকৈ ৰাখিব পাৰে তাৰ বাবে সকলোকে মই অনুৰোধ কৰিম দ্বিতীয়তে মই ক'ব বিচাৰো এনে কীৰ্তিচিহ্নবোৰ বা সেই ঠাইবোৰত যাতে বাহিৰা মানুহে মাটি দখল কৰিব নোৱাৰে তাত হত্যা ধৰ্ষণ এনে ঘটনা ঘটিব নোৱাৰে সেইবোৰ চৰকাৰে ভালকৈ নজৰ ৰাখিব লাগে